হেল্ল' অঁ এই মই কাপোৰ দোকান গৈছিলে অলপ কাপোৰ কেনেকুৱা কেনেকুৱা ডিজাইনৰ আছে মাইকী মানুহৰো লাগে মতা মানুহৰো লাগে সৰু ল'ৰা ছোৱালীৰ কাৰণেও দৰকাৰ হৈছিলে এতিয়া ঠাণ্ডাদিন যে অঁ স্কুলৰ ইউনিফৰ্ম দৰকাৰ হৈছিলে ইউনিফৰ্ম দুই তিনিযোৰমান লাগিছিলে ইউনিফৰ্ম অঁ ইউনিফৰ্ম এই চিয়াঁহী ৰঙৰ স্কাৰ্টটো আৰু চাৰ্টটো অঁ ছোৱালীৰ কাৰণে আৰু ছাৰ্ট ছাৰ্ট ছাৰ্টটো নীলা বাৰ তেৰ বছৰ জোখৰ ইউনিফৰ্ম দুযোৰ লাগিব

তাৰপৰা ষ্টল লাগিছিলে দুই দুইখনমান তাৰপৰা চুৱেটাৰ লাগিছিলে

অঁ অঁ আৰু হেৰি ব্লেংকেট লাগিছিলে ঠাণ্ডাদিনত ল'বলৈ অঁ এই কুৰিয়ানবোৰ কেনেকৈ দামনো ওঠৰশমান টকা অঁ চাবলৈ যাব লাগিব কোনোবা এদিন ইউনিফৰ্ম লাগিছিলে চাৰি পাঁচযোৰমান একে একেই নহয় বেলেগ বেলেগ ৰঙৰ হেৰি আকৌ দুজনী আছে যে দুজনীৰ কাৰণে দুজনীৰ কাৰণে দৰকাৰ হ'ব অঁ দুখন স্কুলৰ দুখন স্কুল আৰু এইবিলাক আদৰ্শ আদৰ্শৰ কাৰণে আদৰ্শ স্কুলৰ ড্ৰেছ

অঁ দুটাও দৰকাৰ হয় অঁ ছাৰ্টটো বগা অঁ বগা পেণ্টটো পেণ্টটো ক'লা মূৰীয়াই হ'ব আৰু ক'লা বগা

এযোৰত আ অঁ আৰু চুৱেটাৰবিলাক কেনেকৈ দাম সেইবিলাক অঁ ৰঙা অঁ স্কুলৰ কাৰণে অঁ ইউনিফৰ্ম অঁ চাৰিশমানৰপৰা ন অঁ অঁ এই মই

হ'ব আৰু ঠিক আছে আৰু ন হ'ব ঠিক আছে অঁ অঁ অঁ অঁ অঁ ঠিকে আছে মই যাম এইকেইদিনতে চাই আহিমগৈ এবাৰ অঁ তিনি চাৰি হাজৰমান টকা

অঁ অঁ অঁ হ'ব ঠিক আছে তেতিয়াহ'লে অঁ